হয় যোৱা মাহত মই টাউনলে গৈছিলোঁ আৰু ইলেক্ট্ৰনিক সামগ্ৰী পোৱা এখন দোকানত সোমাইছিলোঁ তাৰ পৰা মই এটা বাল্বব কিনিম বুলি ভাবিলোঁ আৰু বাল্বব আৰু দোকানীজনক এটা ভাল বাল্বব দেখাবলৈ ক'লোঁ যিহেতু আমি গাঁও অঞ্চলত থাকোঁ আৰু আমাৰ ইয়াত গাঁৱত মানে প্ৰায় কাৰেণ্ট অহা যোৱা কৰি থাকে সেই কথা মই দোকানীজনক অৱগত কৰোৱাৰ পাছত তেওঁ এটা বাল্ব দেখুৱাইছিল আৰু তেওঁ কৈছিল যে এই বাল্বটো কাৰেণ্ট থকাৰ সময়ত ছাৰ্জ হৈ থাকে আৰু কাৰেণ্ট যোৱা সময়ত দুই তিনি ঘণ্টা

দুই তিনি ঘণ্টা কাৰেণ্ট যোৱাৰ পিছতো আমি পোহৰ পাই থাকিম অৰ্থাৎ বাল্বটো জ্বলি থাকিব সেই মতে মই বাল্বটো আনিলোঁ আৰু বাল্বটো আনি ঘৰত ব্যৱহাৰ কৰি চালোঁ আৰু কিন্তু তেওঁ কোৱা মতে কথাটো নহ'ল বাল্বটো কাৰেণ্ট যোৱাৰ পিছত আধা ঘণ্টাও নচলিলে অৰ্থাৎ জ্বলি নাথাকিলে এই অভিজ্ঞতাই মই আপোনালোকৰ আগত বৰ্ণনা কৰিব বিচাৰিছোঁ